অ' বাইদেউ আপোনাৰ তাত কি কি পোৱা যায় ফল মধুৰিআম নাই নেকি অঁ আম কিমান কে কেজি বাপৰে ইমান কৈছে যে

এই ইহঁতও ক'লে চিলিগুৰি পৰা আনিছে বুলি হ'ব বাৰু আৰু কল কিমান কি কেজি সেই সেয়াই আৰু দুই ডৰ্জন কিমানকৈ দিব অঁ বেছিয়ে কৈছে অলপ দামটো আৰু আঙুৰ কিমান কে আধা কেজিমান এই এয়াও বহুত দাম কৈছে চব মিলাই কিমান দিব এতিয়া আপুনি কওক কালি ঘৰত শিৱ পূজা আছে সেই সেইবাবে লৈ আছোঁ আম দুই কেজিমান দি দিয়ক কমকে ধৰিব অলপ দামবোৰ বহুত বেছিয়ে কৈ আছে আপুনি ইমান বেছি কৈ আছে আৰু অলপ কম কৰকচোন চব মিলাই আপুনি অলপ কম কৰি দিয়ক হ'ব অঁ অঁ ঠিক আছে হ'ব বাৰু অঁ অঁ বাইদেউ ঠিক আছে